আমাৰ অঞ্চলত ৰাজহুৱা খেলপথাৰ আছে এই খেলপথাৰতে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰে বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়াসমূহ এই খেলপথাৰতে অনুষ্ঠিত কৰে এই খেলপথাৰত বিভিন্ন ধৰণৰ খেল খেলা হয় যেনে দৌৰ ফুটবল ক্ৰিকেট কাবাডী জাম্প ভলীবল আদি এই খেলপথাৰত ফুটবল ভলীবল ক্ৰিকেট আদি খেলৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় চাকৰি প্ৰত্যাসী বহু যুৱক যুৱতীয়ে এই খেলপথাৰতেই শাৰীৰিক অনুশীলন কৰে